সমৰ কলা সমৰ কলাৰ বিষয়ে ক'বলৈ গ'লে হয়তো বহুত ক'ব লাগিব গতিকে মই সেইবিষয়ে নকওঁ কিন্তু শাৰীৰিক আৰু মানসিক সুস্থতা কেনেকৈ প্ৰভাৱিত কৰিছে সেইটো ক'বলৈ গ'লে প্ৰথমতে সমৰ কলা যেতিয়াৰপৰা শিকিলোঁ তেতিয়াৰপৰা ধৰক সোনকালে শুই উঠাৰ অভ্যাসটো গঢ়ি উঠিলে আৰু সেইটোৱে মোৰ পৰৱৰ্তী সময়ত বহুত বহুত মানে উপকাৰ কৰিছে বুলিয়ে মই ভাবোঁ এতিয়াও মই মোৰ বয়সৰ হয়তো বাকীসকলতকৈ বিশেষকৈ মহিলাসকল বয়সৰ লগে লগে যথেষ্ট অসুখ অসুস্থ হৈ পৰে সেই ক্ষেত্ৰত মই আকৌ নিজকে যথেষ্ট সুস্থবান অনুভৱ কৰোঁ আৰু মই ভাবোঁ এইয়া সমৰ কলাৰ কৰিবৰ কাৰণে যিখিনি শাৰীৰিক কৌশল কৰা হয় সেইখিনিয়ে মোক মানে সহায় কৰিছে বুলিয়ে মই ভাবোঁ ৰাতিপুৱা সোনকালে উঠি ফ্ৰীহেণ্ড এক্সেৰ্ছাইজ কৰা হয় তাৰপিছত কিক পাঞ্চ এইখিনি কৰা হয় ইয়াৰ উপৰিও কাটাৰ যিখিনি প্ৰেক্টিছ সেইখিনিও কৰা হয় সেইদৰে মোৰ সময়খিনি অতিবাহিত হয় আৰু সাধাৰণতে এটা প্ৰবাদে আছে যে মহিলাসকল লগ লাগিলে বা গোটখালে পৰচৰ্চা পৰনিন্দা কৰে বা তেনেকুৱা ধৰণৰ বা তেনেধৰণৰ কিছুমান অলাগতীয়াল বুলিয়েই কৈছোঁ মই তেনেধৰণৰ কাম কৰে কিন্তু সেইবিলাক কৰি থাকোঁতে মোৰ হয়তো তেনেকুৱা পৰচৰ্চা কৰিবলৈ বা তেনেধৰণৰ কথা পাতিবলৈ সময়ে নোহোৱা নিচিনা হয় ইয়াৰ উপৰিও বহু নাৰী বা তিৰোতা এনেকুৱা হয় টিভি চাই বা অন্যান্য তেনেকুৱা চিৰিয়েল চাই তেনেধৰণে কটোৱা হয় কিন্তু সেই সময়কণত যদি মই সমৰ কলা প্ৰেক্টিচ কৰোঁ তেতিয়াহ'লে ধৰক সেই চিৰিয়েলখনতকৈ মোৰ ই এটা শাৰীৰিক উৎকৰ্ষত বা মোক সহায় কৰিব বা কৰিছে সেইদৰে সময়খিনিও ভালদৰে পাৰ হৈ গৈছে আৰু সেই যে মই ক'লো বেলেগ ধৰণৰ বা বেয়া ধৰণৰ কথা চিন্তা কৰিবলে সময় নাপাওঁ সেইটোৱে মোক এটা মানসিক সুস্থতাও প্ৰদান কৰিছে বা শৰীৰ ভালেই মন ভাল বা মন ভালেই শৰীৰ ভাল বুলি কয় যে তেনেদৰে শাৰীৰিক সুস্থতাটোৱে মোৰ এটা মনৰ সুস্থতা প্ৰদান কৰিছে আৰু মানসিক সুস্থতাটোৱে মোক শাৰীৰিক সুস্থতা আৰু অধিক আৰু অধিক কৰি তুলিছে তেনেকুৱা এটা কথা